কৰোণা পিছৰ পৰা মানুহ স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হৈছে ইয়াৰ উদাহৰণস্বৰূপে যেতিয়া কৰোণা হ'ল আমি বহুত ভয় খাইছিলোঁ প্ৰথম অৱস্থাত ভয় খাই আমি বাহিৰলে ওলাব নোৱাৰা এক পৰিৱেশ হৈছিলে আৰু প্ৰকৃততে বস্তুটোৰ বিষয়ে আমি জনাই নাছিলোঁ যে কৰোণাটো কি হ'ব পাৰে আমি এটাই ভাবিছিলোঁ যেতিয়া আমি নিউজবিলাকত বা টিভি দূৰদৰ্শন মোবাইল এই সকলোতে এটাই কথাই গম পাইছিলোঁ যে কৰোণাটো এটা মৰাত্মক ৰোগ ইয়াৰ কোনো মানে ভেকচিন নাই আৰু ইয়াৰ কোনো উপায় নাই ই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাদে ইয়াৰ আন উপায় নাই আৰু কৰোণাটো সংক্ৰাত্মক ৰূপ বুলি যেতিয়াই মানে এই কথাটো প্ৰচাৰ হৈছিল প্ৰচাৰ হোৱাৰ লগে লগে সমস্ত জনসাধাৰণে এইটোৰ প্ৰতি ত্ৰাসিত হৈছিল আৰু ত্ৰাসিত হোৱাৰ লগতে আমি আমাৰ গাঁওবিলাকত এই গাঁওৰক্ষী বাহিনী আশা বা অংগনবাদী কৰ্মী আৰু গাঁৱৰ সচেতন যিসকল ব্যক্তি আছে সকলো একত্ৰিত হৈ আমি গাঁওবিলাকত মানে যথেষ্টখিনি কষ্ট কৰিবলগা হৈছিল কাৰণ গাঁৱত অকল সকলোৱে ঘৰত দূৰদৰ্শনৰ ব্যৱস্থা নাথাকে প্ৰায়বিলাক ঘৰত নাথাকে আৰু এনে এটা অৱস্থা হ'ল ইঘৰ মানুহৰ পৰা সিঘৰ মানুহলে মানুহ যাব নোৱাৰা এটা পৰিৱেশ হ'ল আৰু সেইকাৰণে তাৰ পিছৰ পৰা ক্ৰমান্বয়ে কৰোণা লকডাউন হ'ল আৰু এই লকডাউনতে মানুহে যথেষ্ট কষ্ট পালে আৰু কষ্ট পোৱাৰ পিছত মানুহবোৰ লাহে লাহে সচেতন হ'বলৈ ল'লে সচেতন হোৱাৰ পিছত যেতিয়াই আপোনাৰ এই কৰোণা কালটো প্ৰায় শেষ হ'ল ভেকচিন ওলাল সকলোৱে ভেকচিন গ্ৰহণো কৰিলে কিছুমানে ভয়তে নল'লেও কিছুমান প্ৰায়খিনিয়ে ল'লে আৰু লোৱাৰ পিছত এতিয়া কিন্তু মানুহ স্বাস্থ্য প্ৰতি বহুত সজাগ এতিয়া কিবা এটা সৰু অসুখ হ'লেও ওচৰৰ আপোনাৰ স্বাস্থ্যকেন্দ্ৰত দেখুৱায় বা আশাৰ সৈতে পৰামৰ্শ কৰে বা মহকুমাৰ স্বাস্থ্য কেন্দ্ৰলে যায় যদি বেছিকে বেয়া পায় আপোনাৰ জিলাৰ স্বাস্থ্যকেন্দ্ৰলে যায় কিন্তু এটা দুৰ্ভাগ্য বিষয় স্বাস্থ্যকেন্দ্ৰলে গ'লেও সময়মতে কিন্তু ডক্টৰ পোৱা নাযায় বিল্ডিং বহুত আছে কিন্তু তাত ডক্তৰ সময়মতে নাথাকে এইটো এটা আমাৰ জনসাধাৰণৰ দুখীয়া জনসাধাৰণৰ কাৰণে বিড়ম্বনা বুলি মই অনুভৱ কৰোঁ যিহেতু স্বাস্থ্যই মূল সম্পদ এই সম্পদ যদি ক্ষতি হয় গোটেই ঘৰ পৰিয়ালটোৱে শেষ হৈ যায় আৰু ইয়াৰ উদাহৰণ আছে আমাৰ ইয়াতে এতিয়া স্বাস্থ্য তেনেকুৱা কেবাজন ব্যক্তি বিভিন্ন মানে ৰোগত আক্ৰান্ত হৈ দোৰাগ্য় ৰোগতো আক্ৰান্ত হৈছে আৰু সেয়েহে এতিয়া আমি স্বাস্থ্যৰ প্ৰতি সকলো সজাগ নহ'লে আমাৰ ভৱিষ্যতটো বৰ এটা ভৱিষ্যতে এটা ডাঙৰ বিপদৰ সম্ভাৱনা হোৱাৰ আশংকা থাকে আৰু এতিয়া এই কৰোণা কালৰ পিছত এতিয়া যিসকল ব্যক্তি আছে বা যি নৱপ্ৰজন্মই হওক বা পুৰণা যিসকল ব্যক্তি আছে ককা দেউতা আইতাহঁত তেখেতসকলেও কিন্তু অসুখ হ'লে লগে লগে ঘৰত অৱগত কৰে আৰু এতিয়া এটা কথাই ভাল ওৱান জিঅ'এইটৰ মাধ্যমেৰে যিসকল দৰিদ্ৰ মানুহ বা দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোক যিসকলে এখন গাড়ী ভাড়া কৰি নিব নোৱাৰে সেইসকলে ওৱান জিঅ'এইট মাধ্যমেৰে তেওঁলোকৰ এই যিসকল মানে ৰোগীয়া ব্যক্তি সেইসকলক হাস্পটাললৈ লৈ যায় আৰু আমি এতিয়া যিখিনি দেখিছোঁ এইখিনি কৰোণাকালৰ শেষত এতিয়া বৰ্তমান স্বাস্থ্যৰ প্ৰতি সকলো সজাগ হৈছে আৰু সজাগ হ'বই লাগিব যিহেতু স্বাস্থ্যই মূল সম্পদ স্বাস্থ্যক আওকান কৰি আমি কেতিয়াও এটা পৰিয়াল সবলভাৱে জীয়াই থাকিব নোৱাৰোঁ সেয়েহে আমি স্বাস্থ্যৰ প্ৰতি সকলো সময়ত সজাগ হৈ থাকিব লাগিব বিশেষকে শিশুসকলৰ প্ৰতি বা বৃদ্ধ বৃদ্ধাসকলৰ প্ৰতি আমি সজাগ হ'ব লাগিব আৰু সজাগ হৈছেও আও এই ক্ষেত্ৰত এই গাঁৱত মাজে মাজে আশা বিলাকে তেখেতসকলে ইয়াত এয়াৰনেছ কেম্প দিয়ে আৰু এই কেম্পত মানে স্বাস্থ্য প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত থকা ডক্টৰেই হওক বা আপোনাৰ মহকুমা স্বাস্থ্যকেন্দ্ৰত থকা ডক্টৰে আহে আহি বিনামূলীয়া ঔষধ বিতৰণ কৰে বা স্বাস্থ্য পৰীক্ষা কৰে হয় কেতিয়াবা এনেকুৱা হয় কিছুমান পৰীক্ষাৰ কাৰণে জিলা স্বাস্থ্যকেন্দ্ৰলে যাব লগা হয় কিন্তু তাতো সেই তালে গ'লেও ইয়াত গাঁৱত সকলোখিনি ব্যক্তিয়ে প্ৰায় নব্বৈ শতাংশ ব্যক্তিয়ে স্বাস্থ্যৰ প্ৰতি সচেতন হৈছে আৰু মই আশাকৰোঁ এইদৰে হ'লে অনাগত দিনত বাকী দহ শতাংশ ব্যক্তিও স্বাস্থ্যৰ কাৰণে সচেতন হ'ব আমাৰ এইটো কৰ্তব্যও যে গাঁৱত যিসকল ব্যক্তিয়ে আমি বাস কৰোঁ এই সকলোবিলাকে কৰোণাৰ পৰা এটা শিক্ষালৈ আমি ভৱিষ্যতে যাতে আমাৰ যিখিনি উঠি অহা প্ৰজন্ম আছে তেখেতসকলৰ স্বাস্থ্যৰ প্ৰতি আমি সচেতন কৰাটো আমাৰ দায়িত্ব বুলি ভাবোঁ লগতে এতিয়া বৰ্তমান যুগত স্বাস্থ্য মূল সম্পদ আৰু এই স্বাস্থ্যটোৰ লগত জড়িত যিবিলাক বিষয় সেই বিষয়বোৰ সকলোৱে জানিব লাগে সি লাগিলে বৃদ্ধই হওক যুৱকেই হওক বা শিশুৱেই হওক সৰুৰ পৰা যদি এটা নীতিগত স্বাস্থ্যসন্মত শিক্ষা দিয়া যায় তেতিয়া আমাৰ কাৰণে এইটো সমাজৰ কাৰণে বা দেশৰ কাৰণে নৱপ্ৰজন্মৰ কাৰণে খুব ভাল বিষয় হ'ব আৰু সেয়েহে মই সকলোকে ইয়াৰ মাধ্যমেৰে অনুৰোধ কৰিছো যে ক'ৰোণাৰ নিচিনা মহামাৰী আকৌ নাহক আৰু সকলোৱে আমি মিলি জুলি এনেকুৱা মহামাৰীৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে স্বাস্থ্যৰ প্ৰতি সদায় মানে যত্ন ল'ব লাগিব আৰু স্বাস্থ্যক সদায় সু স্বাস্থ্য ব্যক্তি হিচাপে পাবৰ কাৰণে বা সু স্বাস্থ্যৰ ব্যক্তি অধিকাৰী হ'বৰ কাৰণে যিখিনি বিজ্ঞানসন্ম নীতিৰ প্ৰয়োজন এই নীতিখিনি আমি প্ৰত্যেকেই পালন কৰিব লাগিব